হয় মোৰ প্ৰিয় অসমীয়া ফকৰা যোজনা বা জতুৱা ঠাঁচ আছে জতুৱা ঠাঁচ আমি মানুহৰ মুখে মুখে প্ৰচলিত এটা ভাষা যিটো আমি মানুহক ঠাট্টামূলক বা ইটকিংমূলক কথা ক'বলৈ ব্যৱহাৰ কৰোঁ বা যিকোনো আৰু আঁঠুৱা চাই ঠেং মেলা যেনেদৰে আঁঠুৱাৰ ভিতৰত যি আঁঠুৱাৰ ভিতৰত যিমান দীঘল সেই হিচাপততো ভৰিটো মেলিব লাগিব ন নহ'লে ভৰি লাগি আঁঠুৱা ফাটিবও পাৰে অথবা দাং খাই মহো সোমাব পাৰে নহ এনে হ'লে আঁঠুৱা তৰাৰ কোনো অৰ্থই নাই যদি আমি আঁঠুৱা চাই ভৰি নেমেলোঁ ঠিক এনেদৰে যাৰ যিমান সামান্য তেনেদৰেহে কাম কৰিব লাগে বেছি ওপৰত গৈ কাম কৰিবলৈ নালাগে যাৰ যিমান আই সেইদৰে ব্যয়ো কৰিব লাগে আগ গুড়ি চাই গম গমত নকৰিলে বিপদতে মাতি নিয়ে মানে যিকোনো কাম কৰাৰ আগত এবাৰ মানে চাব লাগে কামটো ভুল নে শুদ্ধ ঠিক হিচাপত আৰু বহুত আছে জতুৱা ঠাঁচ আৰু বহুত আছে ক'বলৈ গ'লে মিছা কথাৰ ঠেং চুটি যিদৰে এই প্ৰবচনটিৰ দ্বাৰা মিছা কথা কোৱা লোক এদিন ধৰা পৰে যেনেকে লঘু লাঞ্চনা খাব লগা হয় তাকে বুজোৱা হয় ঠেং চুটি মানে বেগাই খোজকাঢ়িব নোৱাৰা নহয় কিছু দূৰ গৈ ভাগৰি পৰে মানে মিছা কথা কৈ কৈ ভাগৰি পৰে সেইদৰে মিছা কথা কৈ সৰহ দিন চলিব নোৱাৰে চলিব নোৱাৰে ধৰা পৰে আৰু ধৰা পৰিলে আস্থান হেৰুৱাই মানে ক'তো স্থান নাপায় এবাৰ মিছা এবাৰ মিছা মাতোঁতে কৃতকাৰ্য্য হোৱা যেন লাগে মানে লাজ পোৱা যেন লাগে মানে কৃতকাৰ্য্য মানে এবাৰ মিছা মাতোঁতেই মানে বহুত ওপৰলৈ উঠি যোৱা যেন লাগে কিন্তু মিছা মিছাক সঁচা কৰিবলৈ যাওঁতে আৰু মিছা ক'বলগীয়া হয় বহুত মিছা কথা ক'বলগীয়া হয় মানে মিছাটোক সঁচা কৰিবলৈ গৈ সুজা সুজায়ো গম পায় যে পৰাশ্ৰয় নিদিয়ে এনেকৈ মিছলীয়াবোৰ শেষত বিপদত পৰে মানে মিছাৰ ওপৰত মিছা কৈ যায় মানে এবাৰ গম নাপালে ভাবে আকৌ আকৌ মিছা কথা ক'ম কিন্তু এইটো নহয় মিছা কথাৰপৰা নিজক সদায় আঁতৰত ৰাখিব লাগে আৰু আছে আৰু বহুত আছে যেনেদৰে যেনেদৰে উপকাৰী অজগৰে খায় যদি কোনো মানুহে উপকাৰ কৰোঁ বুলি ভাবি সাপক বধ কৰি এৰি দিয়ে তেনেহ'লে সাপে চল পালে সেই মানুহটোকো খুটিব এদিন তাৰ উপকাৰ কৰা বুলি ভাবি প্ৰাণ ৰক্ষা নকৰে এতেকে দুষ্ট প্ৰকৃতিৰ লোকে যি লোকৰপৰা এদিন উপকাৰ পায় শেষত অকৃতজ্ঞ হৈ সেই সেইজনেহে মৰা সাধন কৰে আৰু বহুত আছে ফকৰা যোজনা